ভাইটি ভাড়া কিমান হ'ল আজিতো মই তোমাক অনলাইন দিব নোৱাৰিম পইচা মোৰ লগত পাঁচশ টকা আছে তোমাৰ লগত খুচুৰা আছেনে নাই বাৰু খুচুৰা আছে যদি তুমি মোক ঘূৰাই দিব পাৰিবা নহয়